এষষ্ঠী পাঁচশ দহ ছহেজাৰ এশ নব্বৈ পোন্ধৰ হাজাৰ তিনিশ বাৰ দুই লাখ এশ বিৰাল্লিছ ছয় লাখ একাশী হাজাৰ চাৰিশ বত্ৰিছ ন লাখ